হেল্ল' অঁ বাইদেউ অঁ আমি গোটৰ ফালৰ পৰা পিকনিক যাব বিচাৰিছোঁ আপুনি যাব পাৰিবনে আমি বগৈ চাপৰি যাম এই ওচৰতে বেছি দূৰ নহয় পাৰিব নেকি যাব আপুনি অঁ এতিয়া আমি হেৰি নহয় গোটৰ মানুহখিনি আমি তিনিশ মানকৈ উঠালে হ'ব চাগে গোটৰ মানুহখিনি যাম আৰু যাৰ যাৰ সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক লৈ যাব কৈছোঁ আৰু তাৰপিছত তাত চাহ তাহ খাম প্ৰথমতে তাৰপিছত আৰু খোৱা বোৱা কৰিম অঁ লৈ ল'ব লাগিব আৰু সৰু ল'ৰা ছোৱালীবোৰ মাজত অকণমান খেল ধেমালি পাতিম ভালো লাগিব আমাৰো ভাল লাগিব একেই মনটো ফূৰ্তি কৰিব ভাল লাগিব অকণমান

ভাল হ'ব ন তাৰপিছত আৰু হেৰি কৰিব লাগিব এই কিহত যাম বুলি ভাবিছে এতিয়া অঁ অঁ মিউজিক মিউজিকৰ নিব লাগিব এটা মিউজিক চেয়াৰ খেলাবলৈ হ'লেতো অকণমান গান বাজনা এটা লৈ যাব লাগিব তেতিয়া ভাল লাগিব হেৰি অঁ গাড়ী ল'ব লাগিব দুখনমানতো গাড়ী ল'ব লাগিব গোটৰ মানুহখিনি যামেই আৰু ল'ৰা ছোৱালীবোৰ লৈ যাব লাগিব ন লগতে অঁ তাৰপিছত আৰু এতিয়া কেতিয়াকৈ গ'লে ভাল হ'ব বাৰু কেই তাৰিখলৈ গ'লে ভাল হ'ব বাৰু

নহ'লে হেৰি কৰিবলৈ এক তাৰিখ মানে যাব লাগে ভাল লাগিব অঁ অঁ ঠিক আছে ওলাব